হেল্ল' তিতাবৰ গেছ এজেঞ্চি দাদা নমস্কাৰ মই বৰ্তমান জালুকনীত থাকোঁ মোৰ আগতে গেছৰ কানেকশ্যনটো তিতাবৰ বেছিকৰ নামত আছিল বৰ্তমান মই এতিয়া জালুকনী এড্ৰেছত কৰিব বিচাৰিছোঁ ইয়াত মানে গেছৰ কানেকশ্যনটো বৰ্তমান নাই বৰ অসুবিধাৰ সৃষ্টি হৈছে অনুৰোধ কৰিছোঁ যাতে মোৰ গেছৰ কানেকশ্যনটো অতি সোনকালে এই জালুকনী এড্ৰেছটোত আপডেট কৰি দিয়ে যেন পাৰিলে অতি সোনকালে দিয়াৰ চেষ্টা কৰিব মই মোৰ নিজৰ প্ৰমাণ পত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড সকলোখিনি অফিচত দিয়া আছে সেইখিনি আপোনালোকে নিৰীক্ষণ কৰি অতি সোনকালে পাৰিলে মানে এই সপ্তাহটোৰ ভিতৰতে যেন মোক দিয়া প্ৰদান কৰি মোক ফলপ্ৰসূ কৰে যেন